অঁ কেনেকুৱা ধৰণৰ সহায় কওকচোন বাৰু অঁ

অঁ অঁ মই আপোনাক আপোনাক মই মই আপোনাক এটা অঁ অঁ অঁ আপোনাৰ ল'ৰা ছোৱালীক নোখোৱাই নে কি নাখায়

অঁ আপোনাক মই এন জি অ' বিভাগ এটা লগ কৰাই দিম আপুনি এটা কাম কৰিবচোন আপোনাৰ ভোটৰ কাৰ্ড পান কাৰ্ড আধাৰ কাৰ্ড সেইবোৰ সকলোবোৰ লৈ আহিব লৈ আহিব মই আপোনাক মানে আমাৰ ইয়াত বিনোদ হাজৰিকা বিধায়কক লগ কৰাই দিম তাৰ পিছত আকৌ এন জি অ' বিভাগ এটাক লগ কৰাই দিম আপোনাক মানুহজনে বহুত অত্যাচাৰ কৰে নে কি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপুনি আহিব মই মদাখাটতে থাকোঁ মদাখাট সাতখোলা গাঁৱত থাকোঁ আপুনি আহিব মোক নামটো সুধিব পণীতা বাইদেউ ঘৰ কোনটো বাৰু সেই বুলি তাৰ পিছত আহি কিনে তাৰ পিছত আমাৰ ঘৰত সোমালবগৈ মই হেৰি কৰি দিম আপোনাক আপুনি খালী সেইখিনি লৈ আনিব ডকুমেণ্টছখিনি কি কি লাগে আধাৰ কাৰ্ড পান কাৰ্ড ভোটৰ কাৰ্ড লৈ আহিলে মই আপোনাক মই বিধায়কৰ ওচৰলৈও লৈ যাম তাৰ পিছত আকৌ আপোনাক মানে এন জি অ' বিভাগলৈও লৈ যাম আপুনি হেৰি কৰিব আপোনাৰ মানুহজনে খুব মদ খায় ন অঁ

অঁ অঁ অঁ অঁ কৰিম কৰিম কৰিম কৰিম কেলৈ কৰিম মই ধৰি লওক কেনেকৈ মানুহৰ যিবিলাকৰ দুখৰ দুৰ্গতি হয় মই সেনেকৈ সহায় কৰি ভালপাওঁ মই মানে সমাজকৰ্মী হিচাপে কাম কৰি আছো আপুনি আহিব আপুনি এটা কাম কৰিব আজি বুধবাৰ ন বৃহস্পতিবাৰ মানে আহিব আহিলে মানে মই আপোনাক লৈ যাম তালৈ দেই আপোনাক ঘৰ ক'ত বুলি ক'লে টেঙাখাটত ন আপোনাৰ ল'ৰা ছোৱালী কেইটা

অঁ অঁ ল'ৰা ছোৱালীকেইটা সৰু সৰু হৈ আছে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপুনি চৰকাৰফালৰপৰা একো অনুদান পোৱা নাই নেকি অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আপুনি এইবোৰ কথা একো চিন্তা কৰিব নালাগে মই আপোনাক বিধায়কৰ ওচৰলৈ লৈ যাম আপুনি বিধায়ক ওচৰলৈ নিবলৈ আপুনি খালী ডকুমেটছখিনি ক্লিয়াৰ কৰি লৈ আনিব আৰু আপোনাক মই এন জি অ' বিভাগ এটাক লগ কৰাই দিম আপুনি সেইখিনি কথা আপুনি ধুনীয়াকৈ ক'ব খালী ভাঙি পাতি আপোনাৰ ল'ৰা ছোৱালী সৰু সৰুকে আছে বুলি মানুহজনে মদ পানী খাই অত্যাচাৰ কৰে মোক চলিবলৈ কৰিবলৈ মোৰ দিগদাৰ হৈছে আপুনি খালী সেইখিনি কথা ক'ব দেই মই সেই সমাজকৰ্মী হিচাপে মই কাম কৰি আছো আপুনি মোৰ নম্বৰটো ক'ত পালে অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ হ'ব দিয়ক আপুনি আহিব বুধবাৰে দিনাখন অঁ আজি বুধবাৰ নহয় বৃহস্পতিবাৰে আহিব যদি কাইলৈ এই বৃহস্পতিবাৰ নহয় কাইলৈ যদি নোৱাৰে পৰহিলৈও মই আছো বাৰু মই সমাজকৰ্মী হিচাপে মই কাম কৰি আছো আপুনি মোৰ নম্বৰটো ভালকৈ থৈ দিব যেতিয়া আপোনাৰ কিবা এটা প্ৰয়োজন হয় তেতিয়া আপুনি মোক ফোন কৰিব পাৰিব দেই হ'ব দিয়া